এঘাৰ এশ এহেজাৰ বিছ দহ হেজাৰ এঘাৰ হেজাৰ পোন্ধৰ হেজাৰ এক লাখ দুই লাখ তিনি লাখ পাঁচ লাখ ছয় লাখ